নমস্কাৰ দাদা মই ভূৱন দত্তই কৈ আছিলোঁ মই ছুগাৰীৰ পৰা অৰ্ডাৰ দিছিলোঁ অকণমাণ দেৰি আগত তাতে মই মমো আৰু লগতে বিৰিয়ানি অৰ্ডাৰ দিছিলোঁ কিন্তু মমোৰ লগত ৰঙা চাটনিখন আৰু মেয়'নিজখন নিদিলে আপোনালোকে কি কৰোঁ এতিয়া কেনেকৈ খাওঁ

হয় ঠিকেই কৈ আছে বাৰু নাই মেয়'নিছৰ দাম বাঢ়িছে বুলিয়ে যে আপোনালোকে মেয়'নিজ দিয়া বন্ধ কৰি দিব বুলি সেইটোতো কথা নহয় ন হয় ঠিক আছে বিৰিয়ানিটো যে দিছিলোঁ তাত আপুনি এই চিকেনেই নিদিলে চিকেনটো আপুনি দিব লাগিছিলে ন বিৰিয়ানি কি আমি এতিয়া কি ভেজ বিৰিয়ানিকতো আমি পোলাও বুলি কওঁ হয় নে তো সেইটো কাৰণে নহয় নহয় আকৌ বনাই আপুনি পঠাই দিয়কচোন কেনেকৈ কি কৰিব মেয়'নিজটো লাগিব কিন্তু দেই মোক মেয়'নিজ হ'লেহে মই মমো খাম নহ'লে ঘূৰাই লৈ যাওক আপুনি আৰু মোক ৰিফাণ্ড লাগিব নহ'লে ঠিক আছে বাৰু হয় হ'ব বাৰু ঠিক আছে